মই যদি পৃথিৱীৰ কোনো ঠাইলৈ যাবলৈ যাবলৈ সুবিধা পাওঁ তেনেহ'লে মই উৰিষ্যালৈ যাবলৈ ভাল পাম উৰিষ্যাত যিমানবোৰ মন্দিৰ আছে তাৰ ভিতৰত জাপানীজ পদ্ধতিৰে বনোৱা যিটো বুদ্ধ মন্দিৰ সেই মন্দিৰটো বাদ দি বাকী প্ৰায় পোন্ধৰ হেজাৰমান মন্দিৰ হিন্দু স্থাপত্য কলাৰ একো একোটা নিদৰ্শন শুনামতে লিংগৰাজ টেম্পল বা লিংগৰাজ মন্দিৰ যিটো শিৱ মন্দিৰ হয় এই শিৱ মন্দিৰটোৰ যি ভাস্কৰ্য্য পাহাৰৰ ওচৰতে য'ত শিলৰ প্ৰাচুৰ্য্যতা আছিল তাতে শিলাকুটীয়াবিলাকে মহাদেৱৰ যি মূৰ্তি লগতে তেওঁৰ বাহন নন্দীৰ যি মূৰ্তি ইয়াত সুন্দৰকৈ শিলৰ পৰা কাটি ৰাখিছে আৰু ই বৰ আকৰ্ষণৰ আকৰ্ষণীয় আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু ভাৰতবৰ্ষৰ বহুত ঠাইৰ পৰা হিন্দু তীৰ্থযাত্ৰীসকল ইয়ালৈ আহে ইয়াৰ অলিয়ে গলিয়ে হাজাৰ হাজাৰ মন্দিৰ দেখিবলৈ পোৱা যায় যিহেতু উৰিষ্যাৰ মানুহবিলাক হিন্দু আৰু তেওঁলোকৰ যি মানৱীয় গুণ ইয়াক আমি ভাৰতবৰ্ষৰ অন্য মানুহে অন্য প্ৰান্তৰ পৰা যোৱা লোকে অনুভৱ কৰিব পাৰে ইয়াৰ পিছৰ মন্দিৰটো হ'ল য'ত সাগৰৰ পাৰত য'ত অলপমান শিলৰ শিল পোৱা যায় আৰু দূৰৰ পৰা শিল আনিব লগা হয় এনে ঠাইতে প্ৰায় হিন্দুসকলৰ বাবে বিখ্যাত পুৰীৰ জগন্নাথ মন্দিৰ আছে কথিত মতে এই জগন্নাথ মন্দিৰ যদিও ঐতিহাসিক ৰূপত এজন ৰজাই বনাইছিলে বুলি কয় কৃষ্ণৰ দৰ্শন পাই লিংগৰাজ টেম্পলৰ পাছতে পুৰীৰ এই জগন্নাথ মন্দিৰৰ সৃষ্টি হৈছিল আৰু ইয়াতে শিলাকুটীয়াবিলাকে সেই সময়ৰ যি কৌশল সেই কৌশল আৰু প্ৰযুক্তিক কামত লগাই ডাঙৰ ডাঙৰ শিলৰ টুকুৰাত মূৰ্তি কাটি তাক জোৰা লগাই কোনো চিমেণ্ট বা আদিৰ কোনো আঠা নলগোৱাকৈ মাত্ৰ তেওঁলোকৰ কৌশলৰ ওপৰত ভিত্তি কৰি এই প্ৰকাণ্ড মন্দিৰটোৰ সৃষ্টি কৰিছিল ইয়াৰ গৰ্ভ গৃহ য'ত শ্ৰী কৃষ্ণ সুভদ্ৰা আৰু বলোভদ্ৰৰ মূৰ্তি আছে সি দৰ্শনযোগ্য আৰু হিন্দু লোকে চাৰি তীৰ্থৰ ঠাইৰ ভিতৰত পুৰীকো এক মহাতীৰ্থস্থান বুলি বিশ্বাস কৰে আৰু অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱে দুবাৰকৈ পুৰী জগন্নাথ মন্দিৰ দৰ্শন কৰিছে আৰু সদ্যহতে ইয়াত এটা ডাঙৰ নামঘৰ স্থাপন কৰা হৈছে এই এক মোৰ আকৰ্ষণৰ ঠাই সাগৰ পাৰত অৱস্থিত এই ঠাইখনক দুইফালৰ পৰাই সৌন্দৰ্য্যৰে পৰিপূৰ্ণ এক হ'ল ভক্তিভাৱ আৰু দুই হ'ল সাগৰ তীৰৰ যি সৌন্দৰ্য্য ইয়াৰ পিছতে আছে ইয়াত সূৰ্য্য মন্দিৰ কোনাৰ্কত যি সূৰ্য্য মন্দিৰ আছে সেই সূৰ্য্য মন্দিৰো অতি আকৰ্ষণীয় সেই সময়ত ভাৰতবৰ্ষত জবনসকলে আক্ৰমন কৰিছিল জবনসকলে কৰা আক্ৰমনৰ ফলত সেই সময়ৰ যিমানবিলাক মানুহ আছিল যুৱক প্ৰৌঢ় যুৱতী প্ৰৌঢ়া এই সকলোকে জবনসকলে শিশুলৈকে নিষ্ঠুৰভাৱে বধ কৰিছিল তাৰ ফলত ভাৰতৰ হিন্দুৰ জনসংখ্যা কমি গৈছিল সেই কাৰণে কোনাৰ্কৰ সূৰ্য্য মন্দিৰ যেতিয়া প্ৰতিস্থা কৰা হৈছিল তাত তাৰ বেৰাবোৰত প্ৰত্যেকখন বেৰতে কামসূত্ৰৰ বহুতো চিত্ৰণ দেখা পোৱা যায় যদিও মন্দিৰ তথাপিতো মানুহক যাতে সাংসাৰিক কামৰ প্ৰতি আৰু কামনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি সেই কাৰণে এই মন্দিৰত বহুতো যৌনমূৰ্তি দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও ইয়াৰ পুৰণা ৰাজধানী উৰিষ্য়াৰ কটকত কটক এটা দূৰ্গ কটক শব্দৰ অৰ্থই তাৰ দূৰ্গ গতিকে এই ঠাইডোখৰো এক আকৰ্ষণৰ কেন্দ্ৰ ইয়াৰে ওচৰতে উৰিষ্য়াৰ যি চিৰিয়াখানা নন্দন কানন আছে এই নন্দন কাননত অন্য় চিৰিয়াখানাৰ দৰে জন্তু ৰখা নহয় ইয়াৰ জন্তুবোৰ উন্মুক্ত হৈ থাকে আৰু মন গ'লেই ও পাহাৰৰ ওপৰৰ পৰা তলত মুকলিভাৱে চৰি থকা বনৰীয়া জীৱ জন্তু স্পেছিয়েলী বিশেষকৈ বাঘ দেখিবলৈ পোৱা যায় এনে কাৰণতে পুৰীৰ জগন্নাথ মন্দিৰৰ লগতে অন্য়ান্য় ধাৰ্মিক স্থানবোৰ চাবৰ কাৰণে উৰিষ্য়াৰ প্ৰতি মোৰ এটা বিশেষ আকৰ্ষণ আছে আৰু সুবিধা পালেই তালৈ যাবৰ কাৰণে মই মানসিকভাৱে প্ৰস্তুত